দাদা উবেৰ এখন বুক কৰিব লাগিছিল আমি মানে গণেশগুৰিৰ পৰা পান বজাৰ যাম মই মোৰ লগৰবোৰৰ লগত কিমান মান হ'ব ভাড়াটো আপুনি কৈ দিবচোন